হয় বিদ্য়ালয়ত পাঠ্যক্ৰমৰ বাহিৰে বিভিন্ন ধৰণৰ প্ৰতিযোগীতা খেল সংগঠিত হয় স্কুলবোৰত যেনেকৈ তাৰ ভিতৰত খেল হয় খেলসমূহ বিদ্যালয়ৰ ক্লাছ ৱাইজ হয় যেনেকে ওৱান টু থ্ৰী ফ'ৰ তেনেকে ক্লাছ ৱাইজ খেলসমূহ হয় খেলসমূহ হোৱাৰ পিছত প্ৰথম দ্বিতীয় আৰু তৃতীয় তেনেকুৱা স্থানত অধিকাৰ কৰাসকলক পুৰষ্কাৰ দিয়া হয় আৰু পুৰষ্কাৰসমূহ যেনেধৰণৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে যেনেকে ধৰক এটা কলম বা এটা কিতাপ এনেকুৱা ধৰণৰ পুৰষ্কাৰসমূহ স্কুলবোৰত বিদ্যালয়ত দিয়া হয় যেতিয়া মই অনুভৱ কৰো বিদ্যালয়ত পাঠ্যক্ৰমৰ বাহিৰে কোনো বিদ্যালয়ত খেল প্ৰতিযোগীতা এনেকুৱা ধৰণৰ কাৰ্য সংগঠিত হ'ব লাগে কাৰণ পাঠ্যক্ৰমৰ বাহিৰেও আমাৰ বাহ্যিক জ্ঞান থকাটো জৰুৰী আৰু সেই যেতিয়া প্ৰতিযোগীতা বা খেলসমূহ বিদ্যালয়ত পতা হয় তেতিয়া ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ খেলসমূহত অংশগ্ৰহণ কৰিব নিজে নিজে অভিজ্ঞতা অলপ বাঢ়িব সেই সেই ধৰণৰ খেলসমূহ সেই ধৰণৰ প্ৰতিযোগীতা বিদ্যালয়ত যদি পতা হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীবোৰৰ হেৰিটোও মনটোও অলপ ভাল হ'ব বিদ্যালয়ত খেল বিদ্যালয়ত খেলত অংশগ্ৰহণ কৰিব মোৰ মতে এনেকুৱা বিদ্যালয়ত প্ৰতিযোগীতা পতা বা খেল অনুষ্ঠিত কৰিব লাগে মই বিদ্যালয়ত পঢ়োতে বিদ্যালয়ত খেল অংশগ্ৰহণ কৰিছোঁ আৰু ময়ো তেনেকুৱা পুৰষ্কাৰ লাভ কৰিছোঁ